মোৰ অসমীয়া প্ৰিয় বাক্যাংশ এটা হৈছে জ্যোতিপ্ৰসাদ দেৱৰ দ্বাৰা ৰচিত সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত এই কবিতাফাঁকিৰ জৰিয়তে এপাহ ফুলৰ ফুল ফুলাৰ অন্তৰালতো বহুৰাত্ৰিৰ কষ্ট যিদৰে জড়িত হৈ থাকে ঠিক সেইদৰে সফলতাৰ আঁৰতো আমাৰ অন্তৰালত যিখিনি কষ্ট জড়িত হৈ থাকে সেইটোকে ইয়াৰ দ্বাৰা প্ৰতিফলিত কৰিব বিচৰা হৈছে অৰ্থাৎ যিকোনো এটা বস্তু আমি আলাসতে নাপাওঁ তাৰ অন্তৰালত যথেষ্ট কষ্ট কৰিবলগীয়া হয় তাৰ ফলতেই আমি এটা সুফল বা আমি এটা পুৰঠ ফল আমি লাভ কৰিব পাৰোঁ আৰু ঠিক সেইদৰে প্ৰিয় বাক্যাংশ বুলি ক'লে আমাৰ সমাজত প্ৰচলিত যিবোৰ প্ৰবাদ প্ৰবচন ডাকৰ বচন ইত্যাদিবিলাকৰ মাজত কিছুমান বাক্য়াংশ ভাল লাগে আৰু সেইবিলাকে আমাক বহু ক্ষেত্ৰত নৈতিক জ্ঞান কিছুমানো প্ৰদান কৰে